হেল্ল' কওক অ' বাইদেউ আছোঁ খবৰ কি বিয়া ওলাইছে বোলে অ' ক'ৰবাত বিয়া ওলাইছে বোলে সেইপিনে অঁ বোলে ক'ত বিয়া ওলাইছে সেইটোহে সুধি আছোঁ আপোনাক পংকজৰ বিয়া অঁ তাকে কৈছোঁ পংকজৰ বিয়াৰ কথাই কৈ আছোঁ আপোনাক হেৰি ছোৱালী ক'ৰ

অঁ অঁ দেখিছে ছোৱালী নাই দেখা ছোৱালী দেখিছেনে নাই ছোৱালী দেখিছেনে নাই বোলো অঁ অঁ অঁ বিয়ালৈ আপোনাক মাতিছেনে নাই আমাকতো মাতিছে বাৰু অঁ মাতা হ'ল এতিয়া হেৰি কৰিব লাগিব এইটো কি কয় অঁ বিয়াত এতিয়া নাচিব লাগিব নহয় নাচিব নাই জোৰোণলৈ যাবনে নাই জোৰোণলৈ যাওঁতে আকৌ মাছ এটা লৈ যাব লাগিব নহয় ছোৱালী ঘৰলৈ গাড়ীত নাচি নাচি যাব লাগিব ন অঁ অঁ তাতে গৈ পেলাই মাছটো আকৌ দিব লাগিব শাহুৱেকক তেতিয়াহে ছোৱালী দিব হয় নহয় জোৰোণত আকৌ সেই যে ফূৰ্তি কৰিব লাগিব এইবাৰ বহুত ফূৰ্তি কৰিব লাগিব কাৰণ বিয়াত তেনেকৈ যোৱা হোৱাই নাই এইবাৰ তাৰ বিয়াখনত যাম আৰু তাত আৰু মানে ভালকৈ পাৰ্টিটো খামে আৰু তাৰ লগত তাকে এতিয়া যাব লাগিব যাব লাগিব তাকে সেই মাতিছে মাতোঁতে কৈছোঁ তাক মই বোলো ভালকৈ খুৱাবি আমাক আমি কৈছোঁ মানে ভালকৈ খুৱাবি বিয়া মাতিবলৈ আহিছ তেনেকৈ কৈছোঁ আৰু খুৱাব খুৱাম বুলি কৈছে মই বোলো অঁ হ'ব দে এনেকৈ বুলি কৈছোঁ আৰু সেয়াই মানে এই জোৰোণত যাব লাগিব আৰু নাচিব লাগিব অলপ পূৰা ফূৰ্তি কৰিব লাগিব এইখন বিয়াতে ন পিছত আৰু পাওঁ নে নেপাওঁ বিয়া কি পাত্তা আছে তেনেকুৱা এটা কথা অঁ আপুনি কি কৰি আছে বিয়াঘৰতে আছে নেকি বিয়াঘৰতে আছে নেকি বোলো অঁ ঠিক আছে